হয় গ্ৰেজ্যুৱেশ্যনটো যিহেতু মই কমাৰ্চ বেকগ্ৰাউণ্ডৰ পৰা ক্লীয়াৰ কৰিলোঁ মই অনাগত সময়ছোৱা অনাগত সময়ত বা ফিউচাৰ প্লেনিং ফাইনেঞ্চিয়েল ইনষ্টিটিউচনসমূহত মানে জইন কৰা বেংক হওক ইনভেষ্টমেণ্ট বেংকিং হওক বা ইনভেষ্টমেণ্টৰ যিবিলাক আছে এতিয়া এতিয়াতো দৈনিক সময়ত যি ধৰণে বস্তুবিলাকৰ ৰেট বা প্ৰাইজসমূহ প্ৰাইজসমূহ বাঢ়ি গৈ আছে তেনেকুৱা সময়ত সেই সেই সমস্যা সেই সেই ধৰণৰ হাইকিঙৰ লগত নিজক মানে নিজৰ ষ্টেণ্ডাৰ্ডটো বা নিজৰ পইচাৰ লগত যাতে মিলি থাকিব পাৰোঁ বা ইনফ্লেশ্যনক যদি মই ইনফ্লেশ্যনতকৈ আগত চলিব পাৰোঁ মানে ধৰি লোৱা হওক আমাৰ প্ৰত্যেক বছৰে বস্তু এটাৰ দাম নাই বুলিও ওঠৰৰ পৰা বিশ পাৰচেণ্ট চৰকাৰৰ টেক্সৰ লগত মানে বাঢ়ি গৈ আছে যদিহে এটা লিমিটেড দৰমহাৰ সৈতে বা লিমিটেড পইচাৰ সৈতে মই কোপ আপ কৰিব লাগে মই এই বছৰ থাৰ্টি থাউজেণ্ড চেলেৰি পাইছোঁ নেক্সট নেক্সট ইয়েৰো মই প্ৰবেব্লি থাৰ্টি থাউজেণ্ডেই পাম কিন্তু ইতিমধ্যে পেট্ৰল প্ৰাইজ বা প্ৰ'ডাক্টচৰ প্ৰাইজসমূহ যিহেতু হাইক হ'ব বা টেক্সেশ্যনৰ নতুন নতুন পলিচি বা ফৰ্মুলেশ্যন যেতিয়া আহিব প্ৰাইজসমূহ অবভিয়াচলি হাইকৰ পিনে যাব সেই সমস্যাটোৰ সৈতে যুঁজিবলৈ বা যাতে আৰ্থিকভাৱে কোনোধৰণৰ সমস্যা সৃষ্টি নহওক তাৰ লগত যুঁজিবলৈ এতিয়া সময়ত বিশেষকৈ মই এচ আই পি বা শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত হ'বলৈ খুবেই আগ্ৰহী যাৰ সহায়ত মানে এখন মাৰ্কেট য'ত মানে আমাৰ দেশৰ সকলোবিলাক প্ৰতিষ্ঠান কোম্পেনিসমূহ মানে আছে জড়িত হৈ যিসমূহৰ ব্যৱসায়ীকভাৱে আজি প্ৰত্যেক বছৰে এটা ভাল মুনাফা বা ভাল অৰ্থনৈতিক লাভ বা ভাল এটা অনাগত সময়ত ভাল এটা ইম্প্ৰোভমেণ্ট বা ফাইনেঞ্চিয়েলি গ্ৰ' কৰিব বুলি সবে আশা কৰি আছে যদিহে মই সেনেকুৱা এটা প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থাকোঁ তেনেহ'লে মই ভাবোঁ এনেকুৱা ধৰণৰ সমস্যাৰ পৰা ইনফ্লেশ্যনৰ সমস্যাৰ পৰা জি ডি পি ৰেট বা ইনফ্লেশ্যন বা প'ৰ ৰেট বা বিল' প'ভাৰটি ৰেটৰ ওপৰত আমাৰ মানুহসমূহে নিজেই বাচি থাকিব পাৰে কিয়নো আজি পেট্ৰলৰ দাম হৈ আছে এশ টকা কাইলৈ চৰকাৰে আঠাইছ পাৰচেণ্ট জি এচ টি ইনক্ৰিজ কৰাৰ কথা কৈ আছে তাৰ পৰা গৈ প্ৰাইজটো হ'ব এশ ত্ৰিছ টকা এজন সাধাৰণ ব্যক্তি হিচাপে সেইটো কোপ আপ কৰিব পৰাটো যথেষ্ট টান এজন যদি মই সচেতন নাগৰিক হিচাপে মই এটা শ্বেয়াৰ মাৰ্কেট বা যিহেতু শ্বেয়াৰ বজাৰ বুলি আমাৰ জনা যায় তাৰে লগত জড়িত হৈ থাকোঁ বা তাৰে এজন সচেতন ইনভেষ্টৰ বা হৈ থাকিব পাৰোঁ তেতিয়াহ'লে মই এইবিলাক সমস্যাৰ পৰা নিজকে বচাই ৰাখিব পাৰিম বুলি আশা আছে